হেল্ল' পাৰিজাত ৰেষ্টোৰেণ্ট হয়নে মই তেজপুৰৰ পৰা ফোন কৰিছোঁ মোক আজি সন্ধিয়া ছয়মান বজাত এখন টেবুল আপোনালোকৰ ৰেষ্টোৰেণ্টত আগতীয়াকৈ ৰিজাৰ্ভ কৰি থোৱা লাগে আপোনালোকৰ ৰেষ্টোৰেণ্টত আজি সন্ধিয়া চাৰিজন বহিব পৰা এখ্ন টেবুল খালী পামনে বাৰু আৰু যদি আগতীয়াকৈ চাৰিজন বহিব পৰা টেবুল এখন মই ৰিজৰ্ভ কৰো তেতিয়া কিবা অফাৰ আপোনালোকে দিব নেকি বাৰু চল্লিছ শতাংশ অফ যদি আপোনালোকে চাৰিজন বহা টেবুলখনত দিয়ে তেতিঅয়হ'লে আজি সন্ধিয়া ছয়মান বজাৰ কাৰণে আপোনালোকে মোৰ নামত এখন চাৰিজনীয়া বহিব পৰা টেবুল এখন আগতীয়াকৈ ৰিজাৰ্ভ কৰি থব ধন্যবাদ